আমি বেমাৰ হ'লে কুকুৰা পোৱালিবিলাক আমি তেনেকৈ গম নাপাওঁ তাৰ আগতে আমি পোৱালিবিলাকৰ ভেকচিন মাৰি থওঁ ভেকচিন মাৰি দিওঁ আৰু বেমাৰ হোৱা কুকুৰাবিলাক মানে ভালকেইটাৰ লগত থ'ব নালাগে থ'লে সিহঁতৰো সেই বেমাৰটো হ'ব পাৰে আৰু যিটো বেমাৰ হৈ মৰি যায় সেই কুকুৰা পোৱালিটো কুকুৰাটো আমি গাঁত এটা খান্দি ঘৰৰপৰা আঁতৰত পুতি থওঁ কাৰণ আমি আমি মানুহে খালেও মানে সেই কুকুৰাটো মানুহৰো সেই ৰোগ সোঁচৰিবও পাৰে সেইকাৰণে আমি বা মানে মানে গাঁত এটা খান্দি পুতি থওঁ আৰু কুকুৰেও নিব পাৰে তাৰ বাবে সেই বেমাৰ নহ'বৰ কাৰণে গাঁত খান্দি আমি কুকুৰাটোক আঁতৰত গাঁত খান্দি পুতি থওঁ আৰু লগত যিকেইটা কুকুৰা থাকে সেই কুকুৰাকেইটা নহ'বৰ কাৰণে আমি যিটো বেমাৰী কুকুৰা সেই কুকুৰাটো আমি আঁতৰত ৰাখি দিওঁ